হেল্ল' কোনে ক'লে হয় আপুনি কোনে ক'লে

হয় হয় পায় পায় হয় হয় পোৱা যায় পোৱা যায় আপোনাক কেনেকুৱা ধৰণৰ লাগিছিলে হয় কালৈ লাগিব ইনে সৰু পোৱালিলৈ লাগিব নে নে ডাঙৰ মানুহৰ কাৰণে লাগিব

কিমান বছৰ বাৰু তাৰ আচ্ছা আচ্ছা আচ্ছা হয় নি তেনেহ'লে আমাৰ ইয়াত পোৱা যাব বাৰু আপোনাক কিমান ৰেঞ্জত কিমান দামৰ ভিতৰত লাগিব বাৰু চাইকেলখন

হয় আমাৰ ইয়াত বৰ্তমান বিহু অফাৰ চলি আছে অঁ আপোনাৰ সৰু পোৱালিৰ কাৰণে ল'লে আপোনাৰ পাঁচ হেজাৰ ভিতৰত পাব আৰু ডাঙৰ মানুহৰ কাৰণে ল'লে আপোনাৰ সাত হেজাৰ আঠ হেজাৰৰ ভিতৰত আহি যাব আৰু যদি আপোনাৰ তিনি চাৰি বছৰীয়া পোৱালিৰ কাৰণে লয় তাৰ কাৰণে আপোনাৰ দুহেজাৰ বা তিনি হেজাৰৰ ভিতৰত সৰু চাইকেল এখন আহিব তে আপুনি কোনখন ল'ব বিচাৰিছে আচ্ছা পাঁচ ছয় বছৰ ন ল'ৰাজনৰ বয়স আচ্ছা ল'ৰাৰ কাৰণে লাগে নে ছোৱালীৰ কাৰণে লাগে বাৰু

ঠিক আছে আপুনি এতিয়া আহিব নে নে আপুনি দেৰিকৈ আহিব আজিয়ে আহিব নে আপুনি

কাইলে মানে আহিব আপুনি ঠিক আছে তেনেহ'লে আমাৰ ৱেবছাইটত ৱেবছাইটটোতো আছে আপুনি কণ্টেক্ট কৰিলে হ'ল আৰু আপোনাৰ ফোন নম্বৰ দিয়া আছে ৱেবছাইটটোতে আৰু এই ফোন নম্বৰটোত কৰিলেও পাই যাব বাৰু আপুনি কাইলে মানে তেনেহ'লে অহাৰ আগত ফোনটো কৰিব ঠিক আছে দিয়ক আপোনাৰ দিনটো শুভ হওক